হয় মোৰ বাহিৰত মানে ভাল লগা কাৰ্য্য আছে মই মানে ট্ৰেকিং কৰি ভাল পাওঁ আৰু এবাৰ মানে মই নেদাৰলেণ্ড গৈছিলোঁ তাত মানে যোগ' ভেলী যোগ' ভেলী গৈছিলোঁ যোগ' ভেলীত মানে মই তাত মানে গাড়ী নাযাওঁতে মানে খোজকাঢ়ি যাব লাগে মানে মই প্ৰায় মানে পাঁচশ কিলোমিটাৰমান মানে মই গৈছিলোঁ যোগ' ভেলী খোজকাঢ়িয়েই গৈছিলোঁ আৰু মানে মোৰ ইচ্ছাও আছিলে মই মানে বহুত দূৰ মানে খোজকাঢ়ি যোৱাৰ মানে এটা মানে সপোন আছিলে মানে সেইকাৰণে মই গৈছিলোঁ আৰু সেই আশাটো মানে মোৰ পূৰ্ণও হ'ল সেই আশাটো বহুত মানে ভাল লাগিল তাত গৈ আৰু বহুত মানে আৰু লগৰ কেইজনমানো গৈছিলে আৰু তাত গৈ মানে ভাল লাগিলে খোজকাঢ়ি আৰু খোজকাঢ়ি মোৰ যোৱাৰ তাৰমানে অভ্যাস আছে আৰু মই মানে গাড়ীতকৈ মানে খোজকাঢ়ি মানে গৈ মানে বহুত ভাল পাওঁ আৰু খোজকঢ়া মানে খোজকঢ়া বুলিলে মানুহৰ স্বাস্থ্যৰ কাৰণেও ভাল খোজ কাঢ়িলে ৰাতিপুৱাও মানে উঠি যেতিয়া মই খোজ কাঢ়োঁ পাঁচটা মান বজাত উঠোঁ শুৱাৰ পৰা ৰাতিপুৱা আৰু মানে প্ৰায় মই খোজ কাঢ়োঁ আঠশ কিলোমিটাৰমান মানে খোজ কাঢ়োঁ ৰাতিপুৱা উঠি পেলাই আৰু সেই সময়খিনি মানে বহুত ভাল লাগে খোজকাঢ়ি আৰু লগতে মোৰ লগৰো উঠে আৰু লগৰকেইজনীৰ লগতো মানে কথা পাতি পাতি মানে যেতিয়া গৈ থাকোঁ তেতিয়া যেন মই খোজকাঢ়ি যোৱাৰ নিচিনা নালাগে তেনেকুৱা অনুভৱ নহয় মানে আৰু ট্ৰেকিং কৰি ভালেই পাওঁ আৰু যোগ' ভেলী মানে এনেকুৱা ধুনীয়া জেগা তাত যেতিয়া যাওঁ ট্ৰেকিং কৰি মানে মানুহবোৰ লগত গৈছে আৰু বহুত ধুনীয়া ঠাই মানে চাবলগা ঠাই চাৰিওকাষে মানে সব মানে ফুলৰেই সব ফুল মানে একদম ধুনীয়া ধুনীয়া ফুলবোৰ মানে লগাই থৈ দিছে দেখিবও বহুত ধুনীয়া নেদাৰলেণ্ডত যেতিয়া গৈছিলোঁ তেতিয়া মানে এইবোৰ দেখিছিলোঁ বহুত ধুনীয়া লাগিছিল মানে আৰু এনেও প্ৰাকৃতিক সৌন্দৰ্য্যটোও মানে চাবলগীয়া মানে জেগা আৰু আৰু সেই আৰু খোজকঢ়াৰ এটা অভ্যাস আছে মোৰ আৰু খোজকাঢ়ি মই বহুত ভাল পাওঁ